অঁ নন্দিতা অঁ কি মানে ভাবি আছিলোঁ যে মাছ মাৰিব যাওঁ বুলি বতৰটো চাইছোঁ নাই ভালে আছে মাছ মৰা বতৰ পূৰা যাবিনে অঁ নাই মইতো যামে আৰু কেইটামানক মাতি দিম আৰু

এই বিলত বিলতো যাম আৰু যে ওচৰত ভাল পাই যে ভাল তাতেও যাম তই এবাৰ সুধি ল'বি ৰাহুলৰ মাকক অঁ ঠিক আছে বিলত যাওঁ হয় নেকি অ' কাৱৈ মাছ আছেনে নাই ৰৌ মাছ আছেনে নাই

অঁ বা ভালেই দে ভালেই যাম দেই অঁ ওঁ অঁ অঁ অঁ প্ৰথমতে যাওঁ মাছ মাৰিম তাতে তাৰপিছত ওচৰত যিটো আছে ওচৰৰ বোৰতো যাম মাছ চাওঁ কিমান আহিলে অঁ অঁ অঁ অঁ

কুচিয়া নকবি কুচিয়া আছে বুলি এতিয়া ইছ ৰাম অঁ শুনিয়ে এতিয়া মোৰ খাওঁ খাওঁ লাগি গৈছে দেই অঁ বহুত ভাল কিমান দিন হৈছে খাইয়ে পোৱা নাই জাননে ওঁ অঁ ক অঁ অঁ অঁ অঁ অঁ অঁ পূৰা কুচিয়া আৰু কেঁকুৰা মাৰি লৈ আহিম এক দম হ'ব মোৰ তাত খালৈ আছে লৈ ল'ম মই দে খালৈ তই তোৰ তাত যিবোৰ আছে লৈ লবি বস্তুবোৰ যিবোৰ লাগিব

অঁ অঁ অঁ ডাঙ অঁ ডাঙৰটো লবি অঁ অঁ মই সৰুটো লৈ লম তই ডাঙৰটো লবি অঁ অঁ হৈ যাব দে অঁ অঁ ওচৰৰ মই কৈছোঁ মই চুদীপ্তাক আছে চুদীপ্তাক কৈ দিম আৰু তন্ময় আছে তন্ময়ক কৈ দিম ইহঁতক আৰু কেইটামান কেইটামানক ওলাই ল'ম আৰু লৈ গুচি যাম আৰু মাৰিম ওঁ অঁ ভাত কেইটামান লৈ যাম দেই অঁ অঁ এইটো বাৰু লৈ যাব লাগিব অঁ ভোজৰ নিচিনা অঁ বহুত ভাল লাগিব দেই অঁ বহুত ভাল লাগিব হ'ব এতিয়া অঁ অঁ ইমান দিনৰ মূৰত দেখা হ'ব বহুত ভাল লাগিব অঁ ঠিক আছে এবাৰ কৰিবি অঁ আৰু বাকী চববোৰকো কৈ দিবি কাক কাক চিনি পাওঁ অঁ হ'ব দে ওঁ ঠিক আছে দে অঁ অঁ